তেনেদৰে মাজুলীৰ মানুহ মৃৎ শিল্পৰ লগত জড়িত সেই মুখা

এ পৰ্যটনস্থলী পৰা আহি বা কিনি ক্ৰয় কৰিলে তাৰ দ্বাৰা ওচৰৰ পাঁজৰৰ ব্যৱসায়ীসকলে উন্নতি হ'ব পাৰে সেই বস্তুখিনি নি যদি বাহিৰত দুখ এ দেখে সেই তেনেদৰে পৰ্যটনৰ বৃদ্ধিৰ ফলত ওচৰ চুবুৰীয়া আ বা ব্যৱসায় বাণিজ্যবিলাক উন্নতি হ'ব পাৰে বাহিৰৰ পৰা অহা পৰ্যটন এজনে

বা যাতায়তৰ ক্ষেত্ৰত কোনো ধৰক গাড়ী গাড়ী এ সুবিধা নাপালে ওচৰ চুবুৰীয়া গাড়ীৰ চলোৱা মানুহৰ বাবে সেইটো এটা সুবিধা হৈ পৰে তেনেদৰে মাজুলী ৰাস পালনাম আদি উৎসৱত ওচৰ চুবুৰীয়া ব্যৱসায়ীসকলৰো বহুতো উন্নতি হ'ব পাৰে যেনেদৰে থকা মেলা ব্যৱস্থা ৰিজৰ্টবিলাকো বহুতো লাভান্বিত হয় লগতে যাতায়তৰ ক্ষেত্ৰত স্থানীয় যোনবিলাক গাড়ী চালক আদি বহুতো লাভান্বিত হ'ব পাৰে তেনেদৰে মৃৎ শিল্পৰ লগত জড়িত মুখা বাঁহ বেতেৰে নিৰ্মাণ কৰা সামগ্ৰী আদি বিক্ৰীৰ ফলত সৰু সুৰা ব্যৱসায়ীসকলো লাভান্বিত হয় আ যেনেদৰে এ পৰ্যটনস্থলী এখনৰ জৰিয়তে বহুতো ব্যৱসায় উন্ন উন্নতি হোৱাৰ লগতে এ এটাকৈ সৰু সৰু পৰিয়াল চলিবৰ বাবে বহুতো সুবিধা হয় এ যেনেদৰে আমাৰ মাজুলীত ৰাস পালনাম আদিত বহুতো মানুহ হয় আ মানুহৰ সংগমস্থলী হয় তেনে তেতিয়া ক্ষুদ্ৰতম ব্যৱসায়সকলৰো বহুতো সুবিধা হৈ পৰে

বহুতো উন্নতি হয় তেনেদৰে আমি বা অসমৰ বাহিৰলৈ ক'ৰবাত ফুৰিবলৈ যদি যাওঁ ভ্ৰমণ কাৰ্যসূচীত তেতিয়া তাৰ যোনবিলাক স্থানীয় বাসিন্দা ব্যৱসায়ীসকলৰ বহুতো সুবিধা হয় কোনোবা এজন থাকিব বাবে ওচৰৰ পৰা খাদ্যবস্তু সংগ্ৰহ কৰিলে দোকান এখনত দোকান এখন উন্নতিৰ বাবে হ'ব পাৰে যদি আমি ট্ৰেভেলিঙৰ ক্ষেত্ৰত হওক বা এমাহ দুমাহ এটা জেগাত থাকি ল'ব পাৰে তেতিয়া বহুতো ক্ষুদ্ৰতম ব্যৱসায়ীসকলক উন্নতি হ'ব পাৰে যেনেদৰে এখন দোকানৰ বস্তু আনি

এ সুবিধা হ'ব পাৰে আ তেনেদৰে দূৰণিয়েই হওক বা স্থানীয় কোনো পৰ্যটনস্থলীয়ে হওক সৰু সুৰা ব্যৱসায়সকল তেনেদৰে উন্নতি হ'ব পাৰে বা আমি কোনোবা এখন নজনা ঠাইলৈ ফুৰিবলৈ গ'লোঁ তেনে তাতো ট্ৰেভেলিঙৰ বাবে যোনখিনি বা ট্ৰেভেলিঙৰ বাবে যোনখিনি মানুহ চিনি নোপোৱা ঠাই দেখাই দিবৰ বাবে কিছুমান এ গাড়ী থাকে সেইবিলাকো এটা এটা ক্ষুদ্ৰ ক্ষুদ্ৰতম ব্যৱসায় তেনেদৰে ট্ৰেভেলিঙৰ দ্বাৰা আ পৰ্যটনস্থলী তেনেদৰে সুবিধা লাভ কৰিব পাৰে এ সৰু সৰু আ ব্যৱসায়ীসকলে এনেদৰে বহুতো উন্নতি লাভ উন্নতি কৰিব পাৰে বিশেষকৈ য'ত বেছি বিশেষকৈ যেনেদৰে আমাৰ মাজুলীত বহুতো পৰ্যটনস্থলীৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহে সেই বিভিন্ন ধৰণৰ মানুহৰ বস্তু বিক্ৰী কৰি বা বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰাৰ ফলত সেই পৰ্যটনস্থলীবিলাকৰ বহুতো উন্নতি উন্নতি হয় যেনেদৰে আমাৰ মাজুলী সত্ৰীয়া সংস্কৃতিৰ বাবে বহুতো বিখ্যাত তাৰ সংস্কৃতি ইমান যেনে এ যোনবিলাক সত্ৰৰ ওচৰত দোকান থাকে সেই ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলেও ব্যৱসায় এ বহুতো উন্নতি হ'ব পাৰে যেনেদৰে বাঁহ বেতেৰে সামগ্ৰী নিৰ্মাণ কৰি বিক্ৰী কৰে সেইবিলাকো বিক্ৰী হয় মুখাৰ লগতে এ মৰাপাট বাঁহ বেতেৰে সামগ্ৰী বিভিন্ন ধৰণৰ সা সঁজুলি বা কাঠেৰে নিৰ্মিত বিভিন্ন ধৰণৰ সা বাচন বৰ্তন আদি বিক্ৰী কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উন্নতি হ'ব পাৰে মৃৎশিল্পৰ জৰিয়তে বিভিন্ন ধৰণৰ মাটিৰ বাচন বৰ্তনো পৰ্য বিক্ৰী কৰি এ পৰ্যটনস্থলী সমূহত যিসমূহ মানুহ আহি ক্ৰয় কৰে তাৰ ফলত সৰু সৰু মৃৎশিল্পৰ লগতে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ উন্নতি হয় যিহেতু অসমৰ প্ৰায়ভাগ মানুহৰ ঘৰে ঘৰে শাল আছে সেই যোনবিলাক বোৱা বস্ত্ৰ সেইবিলাক দেখিও এ কি এ যোনবিলাক পৰ্যটনস্থলীৰ মানুহ আহে সেইবিলাকে ক্ৰয় কৰে তাৰ ফলত ক্ষুদ্ৰ ক্ষুদ্ধ শিপিনীসকলৰো শিপিনীসকলৰো ব্যৱ শিপিনীসকলৰ ব্যৱসায়টো বহুতো উন্নতি হয় যেনেদৰে মিচিং মানুহ আছে বা পৰ্যটনস্থলী কোনোবা মহিলা আহিছে তেনেদৰে মেখেলা চাদৰ আদি ক্ৰয় কৰিলেও ক্ষুদ্ৰ ক্ষুদ্ৰ মহিলা ব্যৱসায়ী এ সমূহো উন্নতি হয় এ তাৰপৰাও ওচৰ চুবুৰীয়াৰ লগতে বা পৰ্যটনস্থলীত অহা মানুহে ক্ৰয় কৰাৰ ফলত ওচৰ চুবুৰীয়া সকলো মানুহ ৰ উন্নতিৰ লগতে এটা ব্যৱসায় প্ৰতিষ্ঠ প্ৰতিষ্ঠানো উন্নতি হ'ব পাৰে

লাভ কৰে তেনেদৰে এটা এটা সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায় হয় তাৰ ফলত আ সৰু সৰু স্থানীয় পৰ্যটন স্থানীয় ব্যৱসায়ৰ উন্নতি এ হোৱাৰ লগতে এটা পৰিয়ালো ধুনীয়া সুন্দৰভাৱে চলি যোৱাত সহায় হয় তেনেদৰে এটা পৰ্যটনস্থলীৰ পৰ্যটনস্থলীয়ে স্থানীয় ব্যৱসায় উন্নতি কৰাৰ লগতে এখন ঘৰৰ সুন্দৰভাৱে চলি যোৱাটো সহায় কৰে